হেল্ল' অঁ মই হেৰি ৰিপৰ্টাৰ কৈছোঁ আপোনাৰ নাম বিভাৰাণী বৰুৱা হয় নাই অঁ ভাল আপোনাৰ অঁ অঁ অঁ আপোনালালোকৰ তাত ভাল বিল আছেনে এনে ওচৰতে অঁ অঁ অঁ অঁ অঁ অঁ অঁ মাছ তুলো মাছ এনে কি কি মাছ বা বিলখনৰ বিষয়ে কওকচোন অলপ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ সেইটো কাৰণে দৰকাৰ হৈছিলে অঁ অঁ অঁ অঁ অঁ

অঁ অঁ হ'ব হ'ব